গ্ৰাম্য অঞ্চলৰ লোকৰ বাবে আইনগত ব্যৱস্থা পোৱাত এতিয়াও বহুত অসুবিধা আছে প্ৰথমেই হ'ল আইনৰ সহায় ল'বলৈ গ্ৰাম্য অঞ্চলৰ লোকবিলাকৰ মাজত এতিয়াও বহুত ভয় আৰু মানুহবোৰ সজাগো নহয় মানুহবোৰ সহজ সৰল ন গাঁও অঞ্চলৰ মানুহবোৰ বহুত সহজ সৰল গতিকে পুলিচৰ ওচৰত যোৱাতকৈ সিহঁতে মানে নিজেই নিজৰ মাজত বস্তুবিলাক সমাধান কৰি ল'ব বিচাৰে উকীল কোৰ্ট কাছাৰী এইবিলাকলে গ'লেতো হেৰি কৰিব নিবিচাৰে ন তেওঁলোকে সেইবিলাকৰ ওচৰত যোৱা মানেই পইচাৰ খৰচ উকীলৰ ওচৰত যোৱাৰ লগে লগেই পইচাৰে খেলা কোৰ্টৰ কাষ চাপিবলৈও তেওঁলোক ইমান সজাগ নহয় সেইকাৰণে মই ভাবোঁ যে গ্ৰাম্য অঞ্চলৰ লোকৰ মাজত এটা সজাগতা বহুত জৰুৰী যাতে তেওঁলোকে আইনৰ সহায়ো লয় আৰু কোনো ধৰণৰ আইনী ব্যৱস্থা পা তেওঁলোক বঞ্চিত নহয় গাঁও অঞ্চলত যিবিলাক কিছুমান সৰু সুৰা কেছ চেছবিলাক ঘটি থাকে ঘটনাবোৰ ঘটি থাকে সেইবিলাক যাতে তেওঁলোকে খুব হেৰিভাৱে সমাধান কৰিব পাৰে আইনৰ সহায়ত ধুনীয়াকৈ সমাধান কৰিব পাৰে তেনেকৈ হেৰি কৰিব লাগে সেইকাৰণে সজাগতা এটাৰ গ্ৰাম্য অঞ্চলত সজাগতা এটাৰ বহুত প্ৰয়োজনীয় হয়